অ হয় কওক অ কওকচোন বাৰু ও অ পাব পাব সেইখিনিও পাব আৰু অ অ'ফাৰো চলি আছে আহিব

আৰু ঢেৰ আৰু ঢে ঢেৰ ঢেৰ আৰু ঢেৰ বস্তুত আছে বাৰু চাবহি চালে গম পাব

অ আহিব আহিব আহিব ঢে বস্তু ঢেৰ আছে মোৰ